ভাৰতবৰ্ষ এখন মৌচুমী প্ৰধান দেশ ইয়াৰ জলবায়ু সাধাৰণতে গৰমো নহয় আৰু বেছি ঠাণ্ডাও নহয় ভাৰতৰ এফালে সুউচ্চ হিমালয় পৰ্বত আছে আৰু আনফালে সমতল ভূমিৰে আৱৰা দেশৰ আন আন ৰাজ্যতকৈ পৃথক যেনে মেৰু অঞ্চল সকলো সময়তে বৰফেৰে আৱৰি থাকে তাত গছ গছনি নহয় আৰু তাত সেই কাৰণে মানুহৰ জীৱন নিৰ্বাহ কৰিব কাৰণেও অসুবিধা হয় আৰু এওঁলোকৰ মানুহে বৰফেৰে ঘৰ সাজে আৰু এই ঘৰক ঈগলু ঘৰ বুলি কোৱা হয় এওঁলোকৰ জীৱিকা বহুত কঠিন হয় এওঁলোকে সাধাৰণতে মাছ খাই জীৱন নিৰ্বাহ কৰি থাকে আৰু আনফালে হিমালয় পৰ্বতৰ আনফালে সমতল ভূমিত থকা মানুহবিলাকে তেওঁলোকে গছ গছনি হয় আৰু সেই গছ গছনিত যিবিলাক জীৱ জন্তু থাকে সেই জীৱ জন্তুবোৰ হত্যা কৰি তাৰ মাংস খাই আৰু তাৰ যিহেতু পাহাৰীয়া মাটিত তাচ চাহ পাত আৰু ধান খেতি উৎপাদন প্ৰচুৰ পৰিমাণে হোৱা দেখা যায় সেই ধান খেতি গোম খেতি আদি খেতি কৰি মানুহে জীৱিকা নিৰ্বাহ কৰি চলি থাকে আৰু এই অঞ্চলৰ মানুহবিলাকক সুউচ্চ হিমালয় পৰ্বতৰ মানুহ বিলাকক সমতল ভূমিত থকা বুলি জনা যায় যিহেতু ভাৰতবৰ্ষৰ এখন মৌচুমী প্ৰধান দেশ ইয়াৰ উষ্ণতা বেছি ঠাণ্ডাও নহয় আৰু ইয়াৰ গৰমো নহয় সেইবাবে ইয়াত মানুহ থাকিবলৈ বহুত সুবিধাজনক হোৱা দেখা যায় সেইবাবে মানুহবিলাকে ইয়াত ঘন জনবসতিপূৰ্ণও হয়